হাঁহ কুকুৰা যত্ন লোৱাটো আমাৰ খুবেই দৰকাৰ আমি যেতিয়া ৰাতিপুৱা হাঁহৰ গঁৰাল বা কুকুৰা গঁৰাল খুলি দিওঁ তেতিয়া বাহিৰলৈ গৈ আনৰ ঘৰত হাঁহ কুকুৰাই দিগদাৰ দিলে হয়টো কোনোবাই মাৰিও দিব পাৰে হয়টো কোনোবাই ঠেঙো ভাঙিব পাৰে সেইটো কাৰণে আমি ব্যৱস্থা লোৱাটো খুবেই দৰকাৰ হাঁহ কুকুৰা গঁৰাল খুব ধুনীয়াকৈ মানে কুকু হাঁহৰ গঁৰাল পুখুৰী চাৰিওফালে সৰু সৰু চিলিঙি দি এখন নেট দি গোটেই পুখুৰীটো গোলকে বান্ধি চিলিঙি ভেটি তাৰ ভিতৰত হাঁহে যেতিয়া পানীত সোমাব পানী চৰিব নিজৰ গাটো টুকটুকাই ওপৰলৈ উঠিব তেতিয়া ওপৰত এডোখৰ ধুনীয়া সমান জেগা নিজে উঠিব পৰাকৈ সিহঁতৰ এডোখৰ মানে চিৰি টাইপৰ এখন মানে হেলনীয়াকৈ পানী পৰা উঠিবলৈ সিহঁতক ব্যৱস্থা কৰি দিব লাগিব আৰু কুকুৰা অলপ কুকুৰাক মানে নিজৰ কুকুৰা ৰক্ষা কৰিবৰ কাৰণে গঁৰালটো অলপ ডাঙৰকে আজি কুকুৰাখিনি গঁৰালটোৰ ভিতৰতে সোমোৱাই ৰাখিব লাগিব যাতে ওপৰেদি উৰি যাব নোৱাৰাকৈ আৰু কুকুৰা অকণমান ফাঁক পালেও যায় সেইটো কাৰণে সেইটো চাবলগীয়া বা মন কৰিবলগীয়া কথা ওপৰত যাতে এটা ফাঁক নাথাকে সৰু সৰু বাঁহৰ কাঠিৰে সৰু সৰু ফাঁক কৰি ৰাখিব লাগে আৰু বিশেষকৈ কুকুৰা পোৱালিবিলাক এটা সঁজাৰে খুব ঘন সঁজাৰে জুপিব লাগে যাতে পোৱালি বাহিৰলৈ ওলাব নোৱাৰাকৈ পোৱালি বাহিৰলৈ ওলালে হয়টো কুকুৰেও ধৰিব পাৰে কামুৰিব পাৰে হয়টো কুকুৰা পোৱালিটোৱে মাকক বিচাৰি বহুত দূৰলৈ গৈ নলাটো পৰিব পাৰে সেইটো চোৱাটো খুবেই দৰকাৰী আৰু হাঁহ কুকুৰাই পানী খোৱা যতনটো ঘুটুং অকণমান দমূৰীয়া কাঁহীত পানীৰ পাত্ৰতো ৰাখিব লাগে আৰু তেতিয়া হাঁহেও পানী খাব পাৰে তেনেকুৱা পাত্ৰত আৰু কুকুৰাও পানী খাব মন গ'লে তেনেকৈ পানী খাব লাগে খোৱাব লাগে ঠিক তেনেধৰণে ব্ৰইলাৰবিলাকো মানুহে পুহে ব্ৰইলাৰবিলাকো তেনেকৈ যতন কৰিব লাগে পানীত পাত্ৰটো উভতাই ঢাকনখনত অলপ অলপকৈ পানী ওলাই থাকে সেই পানীখিনি ব্ৰইলাৰবিলাকক খাবলৈ দিয়ে আৰু দিনৰ দিনটো হাঁহ কুকুৰা গঁৰালত বান্ধি থোৱা জেগাডোখৰ বা ঠাইডোখৰ অলপ চাফা কৰি ৰাখিব লাগে আৰু হাঁহ কুকুৰাৰ যিখিনি গু যিখিনি হাঁহ কুকুৰা হাগে সেই হাঁহ কুকুৰা গুবিলাক সাৰি পুচি এজেগাত জমা কৰি সেই জমাখিনি নি বাৰীত পেলাব লাগে সেইখিনি ধুনীয়া সাৰ হয় বাৰীত পেলালে তাত কিবা চব্জি ৰুলে ধুনীয়াকৈ বাঢ়ি আহে আৰু হাঁহ কুকুৰাবিলাক মানে কিছুমান হাঁহ মতা হাঁহ নাথাকিলে মাইকী হাঁহবোৰ ঘৰত নাথাকে সেইকাৰণে আঠজনীমান হাঁহৰ ভিতৰত দুটা মতা হাঁহ থাকিব লাগে ঠিক তেনেধৰণে মাইকী কুকুৰা যদিও থাকে তাত মক মতা কুকুৰাও দুটামান থাকিব লাগে তেতিয়াহে মাইকী কুকুৰা বা হাঁহবোৰ ঘৰতে থাকে